অঁ বাইদেউ অঁ কালি মানে মই আপোনালোকৰ দোকানত তাত গৈছিলোঁ অঁ মই আপোনালোকৰ তাৰপা মানে ব্ৰইলাৰ আনিছিলোঁ দুই কেজি অঁ আপোনালোকৰ দাদাকিটাই বিকে যে অঁ ব্ৰইলাৰ আনিলোঁ দাদাকেইটাই ক'লে যে এই এইখিনি ব্ৰইলাৰ ৰাতিপুৱাই কটা আছে বুলি তাপা মই ঘৰলৈ লৈ আহিলোঁ আৰু দুই কেজি ব্ৰইলাৰ তাৰপৰা ঘৰত আহি মাহঁতক দিলোহি মাংসখিনিৰ পৰা মানে বহুত গোন্ধ ওলাইছে তাৰ পৰা মা দেউতাই মোকে গালি দিছে আকৌ অঁ মাইহঁতি কৈছে আৰু ইমান গোন্ধ ওলাইছে মাংসখিনিও বেয়া হৈ গৈছে এইটোতো দুদিনৰ আগতে কটা ব্ৰইলাৰ চাগে বুলি কৈছে অঁ

অঁ অঁ জানো কিবা আপোনালোকৰ কিবা ভুল হ'ব পাৰে আপোনালোকে সুধিবচোন সেইটো আগৰ ব্ৰইলাৰ আছিলে নেকি ঘৰত মানে আলহী আহিছিলে মাংসখিনি মানে বনাব পৰাই নহ'ল ইমান গোন্ধ মানে আৰু আলহীকটো এনেকুৱা বেয়া মাংস খোৱাব নোৱাৰি ন অঁ অঁ অঁ আপুনি সেইটো কাৰণে সুধি চাবচোন যি কৰিলে কৰিলে আৰু মোৰ লগত অঁ নেক্সট টাইম যাতে ভাল অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো আপোনালোককো দোষ দিবলৈ যোৱা নাই বাৰু হ'লেও আৰু মাংসখিনি বেয়া আছিলে যে অঁ মানে ঘৰতো কৈ আছে সেইটো কাৰণে আৰু ফোনটো কৰিলোঁ নেক্সট টাইম যাতে আৰু বেলেগক এনেকুৱা নকৰে দেই অঁ অঁ ঠিক আছে বাৰু হ'ব অঁ অঁ